মই মিণ্ট্ৰাৰ পৰা টি চাৰ্ট এটা অৰ্ডাৰ কৰিছিলোঁ অনলাইন বেছি দাম নহয় চাৰিশ টকামান হ'ব দামটো যিমান তাতকৈ কাম বহুত বেছি ভাল তাৰ মানে কুৱালিটিটো বহুত ভাল হয় আৰু কাপোৰটো পিন্ধিবলৈ বহুত আৰাম লাগে গৰমত পিন্ধিবলৈ বহুত ভাল আৰু যিমানখিনি ভাবিছিলোঁ মানে দামটো চাই বেয়া মানে কাপোৰটো কিন্তু তেনেকুৱা নহয় বহুত ভাল হয়